ফটোগ্ৰাফীৰ কোনো ধৰণৰ আনুস্থানিক প্ৰশিক্ষণ মই লাভ কৰা নাই এজন ভাল ফটোগ্ৰাফাৰ হ'বলৈ মই কম যে সদায় আমি প্ৰেক্টিছ কৰি থাকিব লাগে যিমান আমি প্ৰেক্টিছ কৰিম আমাৰ কাম সিমানেই ভাল হৈ গৈ থাকিব আৰু এইটো এ এবিধ ধুনীয়া কলা কৰি ভাল লগা ফটোগ্ৰাফী আমি যিকোনো ধৰণৰ ফটোগ্ৰাফী কৰিব পাৰোঁ যেনে ধৰক প্ৰকৃতিৰে হওঁক বোলে ৰাস্তাৰে হওঁক বিয়াৰে হওঁক যিকোনো ধৰণৰ আমি কৰিব পাৰোঁ আৰু তাৰবাবে আজিকালি বহু ধৰণৰ ইনষ্টিটিউট ওলাইছে যাৰ পৰা আমি সহায় পাওঁ যদি আমি চেষ্টা কৰোঁ তেতিয়া আমি আগুৱাব পাৰোঁ